বৰ্তমান সময়ত অসমীয়া ভাষাত অসমীয়া অসমীয়া বহুতো নতুন নতুন গীত ওলাব ধৰিছে অসমীয়া ভাষাটো আগতকৈ বহুত উন্নতি সাধন কৰিছে অসমত অসমৰ লগতে ওচৰ চুবুৰীয়া ৰাজ্যবিলাকতো অসমীয়া গান কিছুমান শুনিবলৈ পোৱা যায় অসমত বৰগীত হওক দিহানাম নাম গোষা হৰিনাম আদি সকলোবিলাক অসমত আজিৰ যুগত বহু অত্যাধিক প্ৰচলন হ'বলৈ ধৰিছে অসমীয়া ভাষাৰ অস্তিত্ব আজিকালি বহুতো বাঢ়িব ধৰিছে অসমত পুৰণিকলীয়া দিনক লৈ নতুনসূৰীয়া গীতো আজিৰ যুগত অসমত প্ৰচলন চলিবলৈ দেখা পোৱা গৈছে অসমীয়া ভাষাতে প্ৰায়খিনি গীত অসমতে শুনিবলৈ পোৱা যায়